অঁ হেল্ল' অঁ অঁ হয় কুমলীয়া চাহপাতটো কে জি পঞ্চাছ টকা যিটো সেইটো শ পঁচিছ টকা অঁ পৰা হ'ব তাৰপৰা কেতিয়াকৈ পঠিয়াবা অঁ অঁ অঁ অঁ অঁ থাকিম ফোন এটা কৰি ল'বা